হয় নমস্কাৰ মোৰ নাম শ্ৰী মমি বৰা মই বেজৰ চুক বঙালী গাঁৱৰ এগৰাকী গৃহিণী হয় মোৰ ঘৰ মৰাণত মোৰ কৃষকৰ কৃষি কৃষকবিলাকে মানে মানুহ ঘৰখনৰ প্ৰত্যেকজন চাকৰি নকৰা মানুহ বিভিন্ন ধৰণৰ খেতি কৰি খাব লগা হয় ধান খেতিয়ে হওক নাই বা শাক খেতিয়ে হওক ফুলৰ খেতি বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও মানুহে পুহি পেলাই হেৰি কৰি কৰা হয় কোৱা হয় এইটো বিষয় লৈ পেলাই মোৰ ক'বলে গ'লে মই হাঁহ কুকুৰা বেছি মানুহে পোহে আৰু পিছফালৰ হেৰিয়ত গঁৰাল থাকে গঁড়ালত হাঁহ কুকুৰা পোহা হয় হাঁহ কুকুৰাৰ পৰা আমাৰ বহুত উৎপাদন হয় কিয়নো মোৰ পঞ্চাছজনীমান হাঁহ কুকুৰা আছিলে কুকুৰা কণী বিকি আমি এটা কণীত দছ টকাকে পাওঁ আৰু আৰু হাঁহো আছে তেনেকে হাঁহ বিকিও পাওঁ হাঁহৰ কণী বিকিও পইচা পাওঁ তাৰপিছত আমি হাঁহ কুকুৰা কাৰণে আমি চাউল ধান দিয়া হয় বেমাৰো আজাৰো হয় বেমাৰ আজাৰ হ'লে আমি ঘৰুৱা হিচাপে প্ৰথমতে কৰোঁ গৰম পানী খুৱাওঁ আৰু গৰম পানী খোৱাৰ পিছত আমি হেৰি কৰোঁ এই কলখাৰ এনেকে দিয়া হয় আকৌ শুকান মাছো আনি আমি অকমান খুৱাই দিওঁ আৰু ওচৰতে আমাৰ মৰাণ টাউনতে ঘৰ হয় আমি হেৰিও কি ডক্টৰৰো সহায় লোৱা হয় ভেটেনেৰি ডক্টৰৰ পৰা হেৰি আনি দৰৱ আনি খোৱাই দিয়া হয় বজাৰৰ পৰা দৰৱ আনি খোৱাওঁ তেতিয়া ভাল হয় কিছুমান বেমাৰ আহে কেতিয়াবা ঠাণ্ডাৰ দিনত যেতিয়া গাঁৱত বগৰী ফুলে তেতিয়া সেইখিনি সময়ত বেছি কুকুৰাবিলাকৰ বেমাৰ হয় আৰু তেতিয়া কুকুৰাবিলাকে জোপোকা লাগে বগা বগা হাগে আৰু তেতিয়া সেই কুকুৰাখিনি মৰি যায় তাৰ নমৰা আগতে আমি কি কৰোঁ বজাৰৰ পৰা বেজী আনি সেই বেজীটোৰ নাম এতিয়া মই ক'ব নোৱাৰিম সেই বেজীটো তেওঁলোকক ক'লে দিয়ে কুকুৰা এনেকুৱা বেমাৰ আহিব পাৰে বুলি আমি তিনিমাহৰ মূৰে মূৰে সেই কুকুৰা বেজিখিনি দি থাকোঁ কিন্তু আগতে হৈছিলে প্ৰথমতে যেতিয়া আমি নেজানিছিলোঁ এইটো বিষয় লৈ পেলাই তেতিয়া হৈছিলে বেমাৰ এতিয়া কিন্তু সেইটো বিষয়ে জনা হ'লোঁ যে তিনিমাহৰ মূৰে মূৰে আৰু বা ছমাহৰ মূৰে মূৰে আমি বেজি দিওঁ অঁ ছমাহৰ মূৰে মূৰে ছমাহৰ মূৰে মূৰে আমি বেজি আনি দিওঁ আৰু হাঁহ কুকুৰাক ঠাণ্ডা দিন আহিলে গৰম পানী দিওঁ সৰু সৰু পোৱালিবিলাকক আৰু গৰম লাইটৰ মাজত ৰখা হয় সৰু কুকুৰা পোৱালিখিনি তাৰপিছত লাহে লাহে ডাঙৰ হ'বলৈ ধৰাত আমি চাউল দানা আৰু এনেকে ধান এনেকে চতিয়াই দিওঁ সিহঁতক ডাঙৰ কৰিছোঁ আৰু তেওঁলোকে সেইখিনি খাইয়ে আমি বজাৰত বিকা হয় বজাৰত বিকিলে আমি কেজিত কুকুৰা কেজি এশ তিনিশ চাৰে তিনিশ টকা মাংস কুকুৰা মাংস আৰু হাঁহ এজনীত আমি চাৰে পাঁচশ পাঁচশ পা ধৰি ছশ টকালেকে বিকোঁ আৰু তেনেকেই আমি ঘৰখন চলাই আছোঁ চাৰিজনীয়া এটা পৰিয়াল আমি তেনেকেই ঘৰখন কৰি আছোঁ আৰু দেউতাকে সাধাৰণ চবজি দোকান এখন দিয়ে তেখেতেও তেনেকে কৰে আৰু মই সেয়া তাঁতৰ বিষয়েও কৈছোঁ তাঁতৰ হেৰিও কৰোঁ তাঁতো বওঁ বিভিন্ন ধৰণৰ হেৰি কৰোঁ সেইখিনিয়ে আৰু ল'ৰাকো ফুলৰ ফুলৰ বিষয়েও খেতি কৰাওঁ ফুল ফুলো ৰুৱে ফুল এনেকে ভোট জলকীয়া পুলি পা ধৰি আমি ঘৰতে পচাওঁ পচাই পুলি বিকো সেইটো দছ টকাৰ পৰা পোন্ধৰ টকাৰ ভিতৰত এটা পুলি বিকো ঘৰত ঘৰতে সেইখিনি পচাওঁ পচাই লৈ পেলাই সেইখিনি বিকা হয় আৰু কুকুৰা কণীও বিকা হয় আৰু আমি কুকুৰা পোৱালিও অলপ ডাঙৰ কৰি কুকুৰা পোৱালিও বিকোঁ তাৰপিছত আৰু কুকুৰা মাংসও নিজৰ ঘৰতে কাটি হেৰি কেতিয়াবা মানুহে বিচাৰিলে তেনেকে দিয়া হয় নহ'লে গোটাকে আমি বজাৰত বিকি দিওঁ